দাদা মই আপোনালোকৰ পৰা ছিকেন ছাউমিন অৰ্ডাৰ কৰিছিলোঁ কিন্তু এতিয়ালৈকে যে পোৱাহি নাই টাইমো হৈ গ'ল নহয় কি কৰিম বাৰু এতিয়া আৰু মোৰ লগৰ কেইজনীমানো এই সেই লগতে খাম বুলি একেলগতে বহি আছিলোঁ তাৰ পৰা এপটো খুলি চাইছোঁ মই আধাঘন্টামান লাগিব বুলি কৈছিলে কিন্তু এতিয়ালৈকে যে আহি পোৱাহি নাই জনাবচোন কেতিয়া কিমান টাইমত পাবহি আও ভোকো লাগিছিলে সেইটো কাৰণে মানে ৰৈ আছিলোঁ কেতিয়া পাবহি ক'বচোন আপোনালোকে